ৰন্ধা কামটো কেৱল মহিলাই কৰিব লাগে বুলি মই নাভাবোঁ কাৰণ ৰন্ধা কাম প্ৰণালীটো হৈছে এটা কলা যিটো পুৰুষ আৰু মহিলা উভয়েই কৰিব পাৰে আৰু আমাৰ পৰিয়ালত পুৰুষসকলে ৰন্ধা বঢ়া কামত নিশ্চয় সহায় কৰে মোৰ দাদায়ো কেতিয়াবা মাজে মাজে মা বা মোক ৰন্ধা বঢ়া কৰি অলপ সহায় কৰে দেউতায়ো মাজে মাজে ৰন্ধা বঢ়া কৰি আমাক সকলোকে সহায় কৰে